অঁ কোৱা

এই তুমি বৰ অসময়ত ফোন এটা কৰি দিলা এতিয়া বাৰু হ'ব হেৰি কৰিবা তুমি কিন্তু এটা কাম কৰিবা তোমাৰ ৰাজামালিতটো পাৰ্টিচন কৰিব লাগিব নহয় জানো প্ৰত্যেকৰে নামত বেলেগ বেলেগ পটা কৰিব লাগিব গতিকে তুমি এটা কাম কৰিবা তোমাৰ লাহীতলি নে শালিতলিনে মানে জলডোবা কেনেকুৱা মাটিখিনি কেনেকুৱা অঁ চালিতলি কেইজন ককাই ভাই আছে অঁ মোৰ ৰাজমালী হৈ আছে এতিয়া নহ্ ফালিব লাগে তুমি এটা কাম কৰিবা এইটো কেচটো মানে আগতে ঠিকে আছিলে আজিকালি অফলাইন অনলাইন দুইটা দিলে বাৰু যি নহওক এই মণ্ডল অফিছ যাব লাগিব হা অঁ তুমি অনলাইনো কৰিব পাৰিবা অঁ এই অৰুণোদয় চেণ্টাৰ অঁ তাত তুমি অনলাইন কৰিব পাৰিবা অনলাইন কৰি মেলি কি ৰেকৰ্ড পাতি হয় তাৰপাছত তোমাৰ ডকুমেণ্টছ তোমাৰ লৈ আহিবাচোন বাৰু মই অফিচলৈ আহিবা মই গোটেই অঁ নহয় ঠিকে কৈছে সেইখিনি ডকুমেণ্টছ আজিকালি চৰকাৰৰ যিখিনি নীতি নিৰ্দেশনা দিছে সেই ডকুমেণ্টছবিলাক অলৰেডি লাগিবই মাটিটো তোমালৈ অঁ এইটো চাব লাগিব কি পৰ্য্য়ায়ত আছে গভৰ্ণমেণ্টে বিভিন্ন ৰুল কিছুমান দিছেতো গতিকেলৈ চাব লাগিব আৰু তোমালোকৰ মাটিটো এতিয়া কাৰ নামত আছে দেউতাৰ নামত অঁ দেউতাৰ নামত থকা মাটিটো তোমালোকৰ ককাই ভাই এতিয়া ভাগ কৰি দিব লাগে ভাগ কৰি নিজা নিজা নামত মানে ৰচিদটো পটাটো বনাই দিব লাগে অঁ এইখিনি কৰিবলৈ তুমি এতিয়া মানে অফিচ খোলা সময়ত আহিবা অফিছত মোৰ কৰ্মচাৰী থাকে বাৰু মই ইফাল ইফাল কেতিয়াবা অকণমান দেৰিও হৈ যায় কেতিয়াবা সোনকালো হয় তাৰ হে মাজতে মই তেওঁলোকে কৈ থ'ম তেওঁলোকে গোটেই কেছটো চাব আৰু মণ্ডল অফিচলৈ যাবলগীয়া হ'লেও যাব লাগিব অনলাইনো কৰিবা কেনে কি কি কি পৰ্য্য়ায়ত হয় হা কাগজ পত্ৰ তোমাৰ আগৰ যিখন দেউতাৰ নামত থকা পটাখন পটা যে আছে সেই পটাখন লৈ যাবা আৰু লৈ আহিবা আৰু তোমাৰ ভাইটোকো ক'বা হা তেতিয়া মানে এইটো আগতে পাৰ্টিশ্য়ন কৰিবলৈ কেছ কৰিব লাগে পাৰ্টিশ্য়ন কেছ এই কোনো এৰেষ্ট নহয় অঁ সেইটো হৈ যাব সেইটো সেইটো হৈ যাব অনলাইনতো বুলি কৰিব পাৰে অফলাইনতো আজিকালি খাজনা সব সুবিধা কৰি দিছে অনলাইনত কি কয় চাই লোৱা আৰু যদি কিবা কেৰোন থাকে মোৰ গুৰিলৈ আহিবা মই ডিছকাছ কৰিম মণ্ডলৰ লগত সব কৰি মেলি আৰু আজিকালি পইচা পাতি ভৰিব নালাগে মাত্ৰ খাজানাটো ভৰিব লাগিব খাজানা খাজানাটো ক্লিয়াৰ আছে নাই বাৰু তেতিয়া খাজানা ক্লিয়াৰ আছিলে যদি বেছি সময় সেই টেনচন নাই হা সোনকালে হৈ যাব আৰু

আ আজি কি বাৰ আজি হ'ল মানে শুক্ৰ বৃহস্পতিবাৰ ঠিক আছে মই এইফালে শুক্ৰবাৰে নাথাকো এইফালে ভিজিট কৰিবলৈ যাম তুমি সোমবাৰে আহা অফিচ খোলা সময়ত হা ঠিক আছে